মই এদিন গুৱাহাটীলৈ গৈ থাকোঁতে ছুপাৰত গৈ আছিলোঁ তাৰপিছত মোৰ তাতে বেগটো এনেকৈ চুৰি হৈ গ'ল তাৰপিছত মই বেগটো বিচাৰি ঘূৰি ফুৰিছোঁ আৰু তেনেকুৱাতে দেখিছোঁ এজন মানুহে মোৰ ফালে বৰ লক্ষ্য কৰি আছে তেতিয়া মই মানুহজনক সুধিলোঁ যে আপুনি মোৰ বেগটো দেখিছিলে নেকি মানুহজনে ক'লে মইতো দেখা নাই তাৰপিছত মই বেগটো বিচাৰি ইফালে সিফালে যাবলৈ ধৰিলোঁ বেলেগ মানুহৰ হাতলৈ চাবলৈ ধৰিলোঁ জানোচা মোৰ বেগটো সিহঁতৰ হাতত আছেই বা তেনেকুৱাতে সেই মানুহজনে মোক পিছফালৰ পৰা ফল' মোক অনুসৰণ কৰি থকা মই অনুমান কৰিব পাৰিলোঁ তেতিয়া বাৰে বাৰে মই যেতিয়া মানুহজনলৈ ঘূৰি চাম তেতিয়া মানুহজনে মোৰ ফালে নোচোৱাৰ ভাও ধৰে তাৰপিছত মোক মানুহজনে ক'লে ব'লা ভণ্টি মই তোমাক নমাই দিম মোৰ গাড়ীতে ব'লা এইখিনি তাৰপিছত মই মানুহজনৰ লগত সেই গাড়ীখনতে উঠি গৈ আছিলোঁ তাৰপিছত মই মানুহজনক ক'লোঁ যে মই এইখিনিতে নামিম এইটোৱেই মোৰ থকাৰ পৰিচয় আৰু তেতিয়া মানুহজনে ক'লে অলপ দূৰ আগলৈ যাওঁ ব'লা তাৰপিছত মই তোমাক ঘ এইখিনি থৈ যাম বেগটো বিচাৰি চাম আৰু ক'ৰবাত পাওঁ নেকি চাম তাৰপিছত মই মানুহজনৰ লগত বেগ বিচাৰি গৈ থাকিলোঁ মানুহজনে মোক ক'বলৈ ধৰিলে তোমাক মোৰ বৰ ভাল লাগিছে তেতিয়া মই অলপ ভয় খালোঁ আৰু মানুহজনে যেতিয়া মোক তেনেকৈ ক'লে মই ক'লোঁ অঁ হ'ব বাৰু দিয়ক ভালনো কি আৰু লাগেই আজিকালি আপুনি মোক থৈ আহকগৈ মোৰ মোৰ ৰুমৰ ওচৰত থৈ আহকগৈ তাৰপিছত মানুহজনে ক'লে অঁ ব'লা মই তোমাক থৈ আহিমগৈ তেনেকুৱাতে তেওঁ এখন বাৰ দেখিলে আৰু বাৰখনৰ ভিতৰত গাড়ীখন সোমোৱাই দিলে আৰু গাড়ীৰ ভিতৰৰ পৰা মই দেখিলোঁ বাৰখনত বহুতো ল'ৰাই মদ খাই আছিলে তাৰপিছত মই মানুহজনক ক'লোঁ ইয়াত আপুনি কিয় ৰখালে তাৰপৰা ক'লে মোৰ ইয়াত কিবা কিবি কিনিবলগীয়া আছে তুমি অলপ ৰ'বা সেইবুলি কৈ তেওঁ ভিতৰলৈ দোকানখনৰ ভিতৰলৈ সোমাই গ'ল তাৰপিছত সোমাই গৈ কিবা কিবি আনিলে মোক সুধিলে তুমি ৰোল খাবা নেকি তুমি কিবা খাবা নেকি মই ক'লোঁ মই নাখাওঁ তাৰপিছত ক'লে হ'ব খোৱা বুলি গাড়ীৰ ভিতৰলৈ খোৱাবস্তু অলপ সোমাই দিলে তাৰপিছত মই গাড়ীৰ পৰা লাহেকৈ ওলাই ওলাই গৈ এহাল খুৰা খুৰীক লগ পালোঁ আৰু খুৰা খুৰীক ক'লোঁ যে এই মানুহজনক মোৰ ভাল লগা নাই আপোনালোকে প্লিজ মোক সহায় কৰক তেতিয়া খুৰা খুৰীয়ে ক'লে তুমি চিন্তা নকৰিবা আমি তোমাক তোমাৰ ৰুমৰ সন্মুখত থৈ আহিম খুৰা খুৰীৰ লগত মই অলপ সময় বহিলোঁ তাৰপিছত মানুহজন আহিলে আহি পেলাই মোক ক'লে যে তুমি ইয়াত কি কৰি আছা খুৰা খুৰীৰ লগত কি কৰি আছা মইহে তোমাক লৈ আহিছিলোঁ গতিকে তুমি মোৰ লগতে ব'লা মই তেতিয়া মানুহজনক ক'লোঁ যে মই আপোনাৰ লগত যাবলৈ বেয়া পাইছোঁ আপোনাক মই বিশ্বাস কৰিব নোৱাৰোঁ সেইকাৰণে মই আপোনাৰ লগত যাব বিচৰা নাই আপুনি প্লিজ মোৰ পৰা আঁতৰি থাকক তেতিয়া তেওঁ ক'লে তুমি ভয় নকৰিবা মই তোমাক সুকলমে ৰুমত সুমুৱাই থৈ আহিম কিন্তু মই তেওঁৰ কথা মানিবলৈ বহুত টান পাইছিলোঁ মই দেখা পাইছিলোঁ মই খুৰা খুৰীৰ লগত বহি থাকোঁতেও তেওঁ আঁতৰৰ পৰা মোক চাই আছিলে জানোচা মই খুৰা খুৰীহঁতৰ ওচৰৰ পৰা উঠি গৈছোঁ নেকি খুৰা খুৰীক দেখি তেওঁ অলপ ছাগে ভয় খাইছিল আৰু তেওঁ যি যি টি কথা ক'ব বিচৰা নাছিল খুৰীয়েও কথাটো অলপ ধৰিব পাৰি মানুহজনক লক্ষ্য কৰিবলৈ ধৰিলে আৰু মানুহজনে তেতিয়া ভাবিলে যে এই মানুহহাল থকালৈকে মই এইৰ ওচৰত যাব নোৱাৰিম তেতিয়া তাই সিও ভয় খাবলৈ ধৰিলে তাৰপিছত মোৰ ওচৰলৈ আহি ক'লে তোমাৰ কাৰণে মই খোৱাবস্তু অৰ্ডাৰ দিছিলোঁ তুমি এইখিনি খাই লোৱাহি তেতিয়া মই ক'লোঁ যে মই এইখিনি খাব নোৱাৰোঁ আৰু মোৰ খাব মন নাই আৰু আপুনি ইয়াৰ পৰা যাব পাৰে মই আপোনাৰ লগত কেতিয়াও নাযাওঁ আপুনি ইয়াৰ পৰা উঠি যাওক এনেকৈ ক'লোঁ তাৰপিছতো তেওঁ কথাবোৰ শুনিবলৈ বাধ্য হোৱা নাছিল তেওঁ মোক খঙত চাই আছিলে যে কিয় এই ছোৱালীজনী মোৰ লগত আহি পেলাই আকৌ মোৰ লগত নাযাওঁ বুলি কৈছে তাৰপিছত খুৰীয়েও সেই মানুহজনৰ ফালে বেয়াকৈ চাবলৈ ধৰিলে আৰু ক'লে যে আপুনি কিয় এই ছোৱালীজনীৰ ফালে এনেকৈৈ চাই আছে আপোনাৰ এই ছোৱালীজনীয়ে আপোনাৰ লগত যাবলৈ মন কৰা নাই তাৰপিছতো আপুনি কিয় বাৰে বাৰে টে তাইক জোৰ কৰি আছে এনেকুৱা কৰি থাকিলে মই কিন্তু পুলিচত আপোনাক সোমোৱাই দিম তেতিয়া মানুহজনে ক'লে পুলিচত সুমুৱাবলগীয়াকৈ মইতো একো কৰা নাই সেই ছোৱালীজনী মই লৈ আহিছিলোঁ বেগ হেৰাইছিল সেইকাৰণেহে মই তাইক লৈ যাব বিচাৰিছোঁ কিন্তু খুৰা খুৰীয়ে ক'লে যে আপোনাৰ কথা আমি বিশ্বাস নকৰোঁ যদি এজনী ছোৱালীয়ে আপোনাৰ লগত যাবলৈ ইচ্ছা কৰা নাই তেন্তে মই তাইক কেতিয়াও আপোনাৰ লগত পঠিয়াব নোৱাৰোঁ কাৰণ মোৰো এজনী ছোৱালী আছে আৰু মোৰ ছোৱালীজনীও বহুত দূৰণিত পঢ়ি থাকে এনেকুৱা মানুহ আপোনাৰ নিচিনা মানুহৰ কাৰণে আজিকালি মোৰ ছোৱালীজনীও চাগে ক'ৰবাত ছেফ নহয় সেইকাৰণে মই এইজনী ছোৱালীক পঠিয়াব নোৱাৰোঁ আপোনাৰ লগত আপুনি বেয়া নাপাব এইখিনি কথা কৈ সেই মানুহজনৰ পৰা আঁতৰি আহিবলৈ ধৰিলে সেই মানুহজনে তেতিয়া মোৰ ফালে চাই ক'লে তুমি মোৰ লগত যাবানে নে এইহাল মানুহৰ লগত যাবা খাটাংকৈ কৈ দিয়া কাৰণ মই তোমাক লৈ আহিছোঁ যদি মোৰ লগত আহিছা তেন্তে তুমি মোৰ লগতেই যাব লাগিব তেতিয়া মই ক'লোঁ যে আপোনাৰ লগত মই কিয় যাম মই আপোনাৰ লগত যাব নিবিচাৰোঁ আৰু আপোনাক মোৰ ভাল লগা নাই আপোনাক মই বিশ্বাস কৰিব নোৱাৰোঁ আপুনি মোক গাড়ীৰ ভিতৰত বেয়াকৈ চাইছে সেইটো মোৰ সহ্য হোৱা নাই মই কেতিয়াও আপোনাৰ লগত নাযাওঁ তেনেকৈ কোৱা দেখি মানুহজনৰ মোৰ ওপৰত খং উঠিছিল কিন্তু মই বুজি পাইছিলোঁ তেওঁ যে মোৰ ওপৰত খং উঠিছিল তথাপিতো মই একো গুৰুত্ব দিয়া নাছিলোঁ কাৰণ মানুহজন মোৰ অলপো ভাল লগা নাছিল কাৰণ মানুহজন বহুত বেয়া আছিল মই মই মানুহ দেখিয়ে বুজিব পাৰিছিলোঁ খুৰীক ক'লোঁ যে এই মানুহজন একেবাৰে ভাল নহয় তেওঁ মোক বেগটো বিচাৰি দিম বুলি কৈ তেওঁৰ গাড়ীত লৈ আহি এতিয়া মোক যি টি কথা ক'বলৈ আৰম্ভ হৈছে খুৰী আপুনি প্লিজ মোক মোৰ ৰুমত সুমুৱাই থৈ আহোঁ তেতিয়া খুৰীয়ে ক'লে তুমি চিন্তা নকৰিবা আমি তোমাক নি ৰুমত ভিতৰত থৈ আহিমগৈ এনেকুৱা মানুহৰ পৰা সদায় বাছি থাকিবা অচিনাকী মানুহৰ লগত কেতিয়াও নাহিবা তুমি এজনী ভাল ছোৱালী তুমি সব মানুহকে একেদৰে বিশ্বাস কৰা কিন্তু এনেকুৱা মানুহ কেতিয়াও বিশ্বাস কৰিব নালাগে সেইদিনা মই এটা কথা শিকিব পাৰিলোঁ যে কেতিয়াও মানুহক সহজতে বিশ্বাস কৰিব নালাগে অচিনাকী মানুহৰ লগত কেতিয়াও যাব নালাগে আৰু তাৰপিছত খুৰীয়ে মোক তেওঁলোকৰ গাড়ীত আনি ৰুমত সুমুৱাই থৈ গ'লহি সেইদিনৰ পৰাই মই এটা কথা শিকিলো যে মই কেতিয়াও বিশ্বাস নকৰা চিনি নোপোৱা মানুহৰ লগত মই নাযাওঁ কাৰণ সেইদিনা মই বহুত বিপদত পৰিছিলোঁ